শৰীৰৰ শক্তি বৃদ্ধি কৰাত ক্ষেত্ৰত পোনপ্ৰথমে আমি যোগাৰ নাম ল'ব পাৰোঁ যোগাৰ নাম ল'ব পাৰোঁ যোগাসনতো কেনেকুৱা আমি অনুলম বিলোম যদি কৰোঁ মোটামোটিভৱে আমাক বেলেগ প্ৰাণায়াম নেলাগে বুলিয়েই কয় অনুলম বিলোম মানে নাড়ি শুদ্ধি প্ৰাণায়াম আৰু এয়া আছে আপোনাৰ সূৰ্য নমস্কাৰ সূৰ্য নমস্কাৰ কৰিলেতো আৰু বেলেগ যোগা কৰা দৰকাৰ নাই বুলিয়েই কয় তথাপিতো কৰিব লাগিব বাৰু ভ্ৰষ্টিকা ভ্ৰষ্টিকা যিটো আমি কৰোঁ সেইটো পেটৰ কাৰণে যথেষ্ট ভাল আৰু যিটো চক্ৰাশন আমি চক্ৰাশন কৰিলে মেৰুদণ্ড হেৰি পূৰা নমনীয় হৈ থাকে আৰু হেৰি হয় ভাল হয় আৰু পদ্মাসন পদ্মাসনত বহিব পাৰিলেও যথেষ্ট ভাল যোগাসন বুলি ক'লেতো ধেৰ আছে যোগাসন যোগাসনৰ নাম কৈ শেষ কৰিব নোৱাৰি আৰু যোগাসনৰ আৰু আমাৰ আছে আমাৰ যিটো মন সুস্থিৰ হৈ ৰাখিবৰ কাৰণে আমি আমি বৃক্সাসন কৰিব পাৰোঁ বৃক্সাসনটো কৰিলে আমাৰ মনটো বহুত স্থিৰ হয় তাৰাসন আছে আমাৰ তাৰাসন কৰিলেও আমাৰ হেৰি হয় তাৰ পিছত আমাৰ যিটো ভ্ৰমৰি ভ্ৰমৰিটো কৰিলেও আমাৰ মস্তিষ্কটো ঠাণ্ডা হৈ থাকে তাৰ পিছত আমাৰ শীতালোসন আছে গৰমৰ দিনত যদি আমি শীতালোসন কৰোঁ আমাৰ দেহটো পূৰা একদম ঠাণ্ডা পৰি থাকে আমি অৱশ্যে যদি ভিতৰৰ কিবা হেৰি শ্বাস প্ৰশ্বাসৰ যদি আমাৰ কিবা প্ৰব্লেম থাকে তেতিয়হ'লে আমি শীতালোসনটো কৰিব নালাগে বাৰু তথাপি আৰু কৰিব পাৰোঁ আৰু শলাসন আছে শলাসনটো আমি নৰ্মেলি ল প্ৰেছাৰ থকা মানুহৰ কাৰণে খুবেই ভাল হাই প্ৰেছাৰ থকাৰ কাৰণে অকমান বেয়া বেয়া মানে কি আৰু কৰিব নালাগে আৰু তাৰ পিছত কপাল ভাতি কপাল ভাতিটো আমাৰ যথেষ্ট ভাল হাই প্ৰেছাৰ থকা মানুহে বাৰু অকমান লাহে লাহে কৰিব লাগে আৰু আমাৰ নৰ্মেল মানুহৰ কাৰণে কপাল ভাতিতকে আৰু মানে ভাল প্ৰাণায়াম নাই বুলিয়েই কয় মানুহে সেইখিনিয়েই আৰু যোগাসনৰ কথাতো আৰু কৈ শেষ কৰিব নোৱাৰি